আমাৰ মাজুলীত বহুতখন সত্ৰ আছে আৰু ইয়াত বহুত আমাৰ ওচৰতে এখন দক্ষিণপাট সত্ৰ আছে তাত বহুত পুৰণা বস্তু আছে পৰ্যটকবিলাক আহিলে সেইবোৰ চাবলৈ সময় নাপায় তেওঁবিলাকে আমাৰ ইয়াত বহু মানে পুৰণা মানৰ দিনৰ কাঁহী বাতি সোণৰ আমাৰ লে সোণৰ তাৰপিছত আৰু চাকি আছে চাকি বাৰমাহেই জ্বলি থাকে আমাৰ সেইটো বৰভঁৰাল বুলি কয় বৰভঁৰাল আৰু আমাৰ মাজুলীত অকল এখন সত্ৰই নহয় বিভিন্নখন আছে যে দক্ষিণপাট সত্ৰ আউনি সত্ৰ তাৰপৰা কমলাবাৰী উত্তৰ কমলাবাৰী সত্ৰ ভূগপুৰ সত্ৰ সবতকৈ আমাৰ চামগুৰি সত্ৰত মুখা শিল্পী মুখা বনোৱা হয় তাত মুখা বনোৱা হয় আৰু মুখা বনোৱা হেমচন্দ্ৰ প্ৰভু মানে বৰ ডাঙৰ সে সেইজন সেইজন ডাঙৰ শিল্পী মানে সেইজন আমাৰ মানে শিক্ষাগুৰু আমি আৰু তেখেতে বনোৱা আমি চাবলৈ যাওঁ কিন্তু বিভিন্ন ধৰণৰ মুখা পায় তাত চামগুৰি সত্ৰত পায় আউনীআটি সত্ৰত নাও সোণৰ নাও পায় তাত মানে এটা হেৰি পাতে আউনীআটি সত্ৰত আওন আউনীআটি সত্ৰত পালনাম পাতে পালনাম হয় তাত মানে পালনামত বহুত ধৰণৰ মানুহ আহে মানে বহুত মানে সীমাসংখ্যা নাইকিয়া মানুহ আহে অনন্ত মানুহ দোকান বজাৰ আপোনাৰ কিমান মানে হয় আৰু মানুহ যাব নোৱাৰি আৰু গাড়ী হেঁচা ঠেলা আমি মানে পালনামত গৈ চাকিগছ দিবলৈও মানে আমাক মানে মানুহৰ পৰা যাবলৈও আমাৰ একদম টনাটনিহে তেওঁ মানুহ ফালিহে আমি বন্তিগছ তেওঁ গুৰিত জ্বলাবগৈ পাৰোঁঁ তাত তাত আছে ভূগপুৰ সত্ৰত আছে হেৰি সোণৰ জাপি আছে নেকি ভূগপুৰ সত্ৰত জাপি আছে অঁ তাৰপা গায়নত সত্ৰত আছে নাও আৰু প মানে নাও আছে অনন্তশয্য়া দৃশ্য আছে পানীত কালীয় দমনৰ কৃষ্ণ আছে সেয়া আছে তাত আউনীআটি সত্ৰত অঁ কি গা গায়নত সত্ৰত আছে উত্তৰ কমলাবাৰী বুলি কয় তাৰপৰা আৰু গড়মুৰত আছে এখন ধুনীয়া বিশাল মানে ঢেৰ বস্তু আছে তাত বিভিন্ন ধৰণৰ বস্তু আছে যি কিনো বুলি কয় আৰু আমাৰ এতিয়া নতুনকৈ আহিছে মাজুলীলৈ এখন বিশাল আলুগুটি মচুৰমাহৰ পৰা ধৰি আৰু কাপোৰ কানিলৈকে আৰু জিন্সৰ ছাৰ্ট পেনৰ পৰা ধৰি যি কিনো বুলি কয় আৰু মুঠতে পইচাহে লাগে আৰু তাৰপিছত আৰু দক্ষিণপাট সত্ৰত আছে বৰভঁৰাল বহুত মানে বৰভৰাঁলত মানে এনেকুৱা ধৰণৰ বস্তু আছে কাঁহী বাতি আগৰ মানধ মানৰ দিনৰ ডবল ডবল কাঁহী বাতি তোমাৰ গামলা তাৰপিছত বন্তি ডাঙৰ বন্তি আছে তাৰপৰা মানৰ দিনৰ টাৱাল আছে তাৰপৰা খুটা আছে লাই হেৰি চাং হেৰি কি বুলি কয় কাৰ কৰম কৰম খো গোঁসাই ঈশ্বৰে পিন্ধে খৰম আছে তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে তাৰপৰা পৰ্যটকবিলাক আহে আৰু যায় কিন্তু এনেকৈ চালি জাৰিবলৈ মাজুলী কোন চুকে কোণে যিমানবোৰ সত্ৰ আছে যিমানবোৰ ভিতৰত বস্তু এটা সেইবোৰ চাবলৈ তেওঁবিলাকৰ সময় নাই তেওঁবিলাকে বিচাৰিলে বহুত বস্তু পায় কিন্তু বিচাৰি নাচায় লৰা লৰিকৈ আহে লৰা লৰিকৈ যায় এতিয়া আমাক কিমান হেৰি হৈ আছে মাজুলীত কিমানবোৰ বস্তু আছে সেইবোৰ কোনেওতো নাজানে আহি মেলি চালেহে গম পায় আউনীআটি সত্ৰত এতিয়া এখন সোণৰ নাও আছে আৰু বন্তি জ্বলি থকা এটা এখন হেৰি আছে

আৰু আমাৰ চামগুৰি সত্ৰত ধুনীয়া ধুনীয়া মুখাশিল্পী আছে যিমান মুখা অসমৰ চুকে কাণে নিছে তেওঁ চামগুৰি সত্ৰ আমাৰ হেমচন্দ্ৰ প্ৰভু আণ্ডাৰতে সব লৈ গৈছে তেখেতে তেখেতে বহুত কণ কণ ল'ৰা ছোৱালীক সেইটো শিক্ষা দিছে সেইটো এটা শিক্ষাও দিছে তেখেতে জীৱিকা এটাও দিছে তেখেতে এটা জীৱিকাও দিছে নিবনুৱা ল'ৰা ছোৱালীয়ে তাত এটা মুখা বনাইছে শিকিছে তেওঁ তাৰ বিনিময়ত এটা অৰিহণা দিছে সেইটোৱে তেওঁবিলাকে পঢ়া ল'ৰা ছোৱালীয়ে পঢ়িছে নপঢ়াবিলাকে পৰিয়াল পুহিছে তেনেকেই জীৱন নিৰ্বাহ কৰিছে